আমি বিক্ৰী কৰিলেও বিক্ৰী এটা কণী যিহেতু দহ টকা সেই দহ টকা যেনেকৈ আমি দহটা কণী বিক্ৰী কৰি এ এশ টকা এটা

বা বয় বস্তু কিনি হ'লেও আমি ঘৰখন সূচাৰুৰূপে চলাই নিব পাৰোঁ আৰু কুকুৰা উমনি দিও আমি

আজিকালি যিহেতু বজাৰত

ঘৰখনকলৈ অলপ দিবলৈ পাৰোঁ

ডাঙৰ কৰি আমি বজাৰত বিক্ৰী কৰি

কুকুৰা পোৱা যায়

লাভৱান হ'ব পাৰোঁ আমি যদি বিশজনী কুকুৰা বিশজনী কুকুৰা পুহি আমি যেনেকৈ লাভৱ কণী উৎপাদন কৰিব পাৰোঁ তেনেকৈ আমাৰ এখন ঘৰ সূচাৰুৰূপে চলাবলৈ পাৰোঁ

এটা কণী যিহেতু দহ টকা সেই দহ টকাৰে আমি

সুন্দৰ এটি লাভৱান হ'ব পাৰোঁ সেই টকাৰে আমি আৰু কুকুৰা আমি আনি ব্যৱসায় কৰিব পাৰোঁ তেনেকৈয়ে আমি

কুকুৰাই কুকুৰাৰ পৰাও আমি উম নিদিও আমি পোৱালী জগাব পাৰোঁ তেনেকৈ